পাঁচ লাখ বাৰ হেজাৰ এশ পাঁচ লাখ ঊনৈছ হাজাৰ দুশ সাত লাখ আঠত্ৰিছ হাজাৰ পাঁচশ পঁচপন্ন ন লাখ নিৰান্নব্বৈ হাজাৰ তিনিশ আঠ লাখ তেৱন্ন হেজাৰ পাঁচশ